অসমীয়া ভাষাটো হৈছে শিশুসকলৰ মাতৃভাষা আৰু যিকোনো এটা ভাষাতেই যেতিয়া মাতৃভাষা ল'ৰাজনে শিকে বা ছোৱালীজনীয়ে শিকে তেতিয়া কি হয় যে তেওঁ নিজৰ সংস্কৃতিটো ৰক্ষা কৰিবলৈ শিকে আৰু নিজৰ সংস্কৃতিটো যদি ৰক্ষা কৰিব নোৱাৰে তেতিয়া এটা জাতি জীয়াই থাকিব নোৱাৰে সংস্কৃতি হৈছে সমাজৰ দাপোণ গতিকে আৰু তেনে ধৰণে যদি আমি চাবলৈ যাওঁ অসমীয়া ভাষাটো হৈছে আমাৰ শিশুসকলৰ কাৰণে এটা অতি প্ৰয়োজনীয় ভাষা ততা তথা তেখেতৰ এটা নিজস্ব অংগ বুলি ক'ব পাৰি যেনেদৰে নিজৰ দেহৰ এটা অংগ বা এটা গুৰুত্বপূৰ্ণ অংগ যেতিয়া নাইকিয়া হৈ যায় তেতিয়া এখন তেতিয়া এটা শৰীৰ ভাল ধৰণে ফাংচন কৰাত অসুবিধা হয় গতিকে তেনে ধৰণে যদি আমি চাবলৈ যাওঁ অসমীয়া ভাষাটো যদি এজন শিশুৰ পৰা আমি আঁতৰাই আনো বা তেখেতক যদি শিকিবলৈ দিয়া নহয় তেখেতৰ তেতিয়া কি হ'ব যে এজন বিকলাংগ ব্যক্তিত পৰিণত হ'ব গতিকে অসমীয়া ভাষাটো হৈছে এটা শিশুৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু অসমীয়া ভাষাৰ জৰিয়তে তেখেতে নিজৰ বা নিজস্ব সংস্কৃতিৰ লগত তেখেত সম্পূৰ্ণৰূপে যোগাযোগ হ'ব পাৰিব বা তেখেতে নিজৰ সংস্কৃতিটো বুজি উঠিবলৈ সক্ষম হ'ব যদি গতিকে অসমীয়া ভাষাটো যদি শিকোৱা নহয় তেতিয়া শিশু এটাৰ তেখেতৰ নিজৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ অপাৰগ হ'ব বা তেখেতে নিজৰ পৰিয়াল বা তেখেতৰ সমাজখনৰ কথা তেখেতৰ সংস্কৃতিৰ তেখেতৰ যোনবোৰ সংস্কৃতি যোনবোৰ উপাদান আছে সেইসমূহৰ বিষয়ে তেখেতে জানিব নোৱাৰিব গতিকে শিশু এটাক যদি অসমীয়া ভাষাটো শিকোৱা নহয় তেতিয়া তেখেত নিজৰ সংস্কৃতিৰ পৰা বঞ্চিত হ'ব গতিকে এনেকুৱা ধৰণৰ কাৰ্য আমি মই সেইটো সমৰ্থন নকৰোঁ গতিকে অসমীয়া ভাষা এটা শিশুৰ শিকোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু শিশু এটাক সৰুৰে পৰাই অসমীয়া ভাষা শিকোৱাত অসমীয়া ভাষাৰ বিষয়ে বা অসমীয়া ভাষাৰ ব্যাকৰণ এইসমূহ শিকোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব লাগে তেতিয়াহে অসমীয়া ভাষাটো তথা অসমীয়া সংস্কৃতিটো জীয়াই থাকিব